মই মাজতে এটা চেম্পু ইউজ কৰিছিলোঁ চেম্পুটো চেম্পুৰ লগত আৰু মানে মই এটা কিট এটা অৰ্ডাৰ দিছিলোঁ অনলাইন দিছিলোঁ সেইটো তিনিটা আছিল তাতে বস্তু বা চেম্পু চাবোন আৰু ফেচৱাশ্ব আছিল তো সেই তিনিটা বস্তু মই ব্যৱহাৰ কৰি বিৰাটেই ভাল পাইছিলোঁ চেম্পুটো বিৰাট চুলিকেইডাল স্মুথ কৰি ৰাখে আৰু চিল্কি কৰি ৰাখে তাৰে চেম্পুটোৰ গোন্ধটোও বিৰাট ধুনীয়া আৰু চুলি সৰাটো কমিছিল মোৰ মোৰ বিৰাট চুলি সৰাৰ প্ৰব্লেম আছিল তো সেইটো কমিছিল আৰু মুখত বিৰাট পিম্পলচ্ আছিল তো এই সেইবোৰ আৰু বিৰাট দাগ আছিল ফেচৱাশ্বটো ইউজ কৰাৰ পিছত দাগবোৰো কমিছে আৰু পিম্পলচ্বোৰো নোহোৱা হৈ আহিছে আৰু চাবোনো ইউজ কৰিছিলোঁ চাবোনটোৰো গোন্ধটো বিৰাট ধুনীয়া তো সেই বস্তুটো ইউজ কৰি মই মানে ব্যৱহাৰ কৰি বিৰাট ভাল পাইছিলোঁ